সৰু হৈ থাকোঁতে আটাইতকৈ খেলি ভাল পোৱা খেলবিধৰ নামেই হৈছে গৰম পিঠা গৰম পিঠা খেলি মই বহুত ভাল পাইছিলোঁ সেই খেলৰ যি আমেজ সেই আমেজ বহুত ধৰণৰ খেল খেলিছিলোঁ কিন্তু হ'লেও বাকীবোৰ খেলত মানে কি সেই আমেজটো পোৱা নাছিলোঁ গৰম পিঠাটো ঠাইভেদে অঞ্চলভেদে নামবিলাক বেলেগ বেলেগ হ'ব পাৰে কিন্তু নিয়ম প্ৰণালীবিলাক কিন্তু প্ৰায় একেই মই যিমান দূৰ জানো গৰম পিঠাটো এনেকুৱা এবিধ খেল আছিল খেল বুলি ক'লেতো দুয়োটা দল থাকেই এই খেলেতো দুটা দল থাকে আৰু ইয়াত এটা বল লাগে যিটো আমি বল সৰু বল এনেকুৱা বলৰ এটা বল এটা লাগে আৰু সেই বলটো বিভিন্ন ধৰণৰ আমি তৈয়াৰ কৰোঁ হয়তো আমাৰ ঘৰত যিবিলাক টেঙা ৰবাব টেঙা হওক জোল টেঙা হওক চকলা টেঙা হওক চোকা টেঙা হওক তাৰ যিটো সৰু যিটো লেৰেলা চেপেটা পৰি মানে কি এই ডাঙৰ নহ'ল তেনেকুৱা ব্যৱহাৰ কৰোঁ আৰু কি কৰোঁ সেই বলটো বনাবলৈ কি কৰা হয় এই যিবিলাক আমাৰ পলিথিন পলিথিনবিলাক নুৰিয়াই নুৰিয়াই নুৰিয়াই নুৰিয়াই নুৰীয়াই নুৰিয়াই এটা হাতৰ মুঠিৰপৰা হাতৰ মুঠিতকৈ অকণমান ডাঙৰ জোখৰ মানে এটা বল তৈয়াৰ কৰা হয় তাৰে ৰছীৰে একদম টান টানকৈ বন্ধা হয় আৰু তাতকৈ ডাঙৰ একদম ডাঙৰ ৰহস্যজনক কথাটো হ'ল কি একেবাৰে সোঁমাজত এটা শিলগুটি ভৰাই দিয়া হয় যাতে বলটো টান হয় যাৰ গাত লাগে যাতে দুখ পায় তেনেকৈ বলটো বনোৱা হয় আৰু যি আমি পিঠা বুলি কৈছোঁ যে যিটো গৰম পিঠা এইটো গৰম পিঠা মানে পিঠা ধৰক আমাৰ বিহুৰ পিঠাটো নহয় আচলতে পিঠা হিচাপে আমি ব্যৱহাৰ কৰোঁ কাঠৰ কিছুমান চলি চলি খৰি এই কাঠ মিস্ত্ৰীয়ে যে কিবাকিবি বনায় বনাওঁতে যে তাত যে চেপেটা চেপেটা ধৰণৰ কিছুমান সৰু সৰুকৈ চলি ওলায় অলপ চাৰিওফালে সমান সমান আকাৰৰ তেনেকুৱা তেনেকুৱা চলিবিলাক আমি কি কৰোঁ এআঁঠুমান হোৱাকৈ জাঁপ পাতোঁ প্ৰথমতে তলত একেবাৰে ডাঙৰ চিতা ডাঙৰ চিতাৰপৰা সৰু চিতালৈকে ওপৰত একেবাৰে সৰু চিতা হ'ব লাগিব সৰু কাঠৰ চলি খৰিডাল হ'ব লাগিব আৰু এনেকুৱা ধৰণৰ হয় আপুনি তাত খেলিমেলি কৰিব নোৱাৰিব মানে যিখিনি পৰ্যায় ক্ৰমে ডাঙৰ সৰু সৰু সৰু সৰু সৰু সৰু তলত একেবাৰে ডাঙৰ চিতা দি একেবাৰে ওপৰৰলৈকে সৰু হৈ আহিব লাগিব এতিয়া কথাটো হ'ল কি খেলৰ নিয়মটো এনেকুৱা আছিলে এটা দলে প্ৰথমতে বেট ধৰিব আনটো দলে এই বাহিৰত মানে কি ফিলিং কৰিব যিটো দলে প্ৰথম বেট ধৰিব সি তেওঁলোকে বলটো সেই চলিখিনিলে দলিয়াই দিব আৰু চলিখিনি যেতিয়া ভাঙে ভাঙোতে কি কৰিব যেতিয়া চলিখিনি যেতিয়া ভাঙিলে তেতিয়া এই যিসকলে প্ৰথম বলটো দলিয়াইছিল সেইসকলে সেই চলি খৰিখিনি পুনৰ বনাবলৈ চেষ্টা কৰিব আৰু ইটো দলে বনাবলৈ নিদিয়াকৈ বলটো তেওঁলোকৰ গালৈ দুলি মাৰি দিব আৰু যিজনৰ গাতে বলটো লাগে তেওঁ খেলৰপৰা বাহিৰ হ'ব মানে কি তেওঁ আৰু চলি খৰি জাঁপিব নোৱাৰে তাতকৈ তাতোতকৈ ডাঙৰ মানে কথাটো হ'ল কি বলটো যেতিয়া আপুনি হাতে ধৰিব আপুনি চলি যেতিয়া যিটো দলে চলি খৰিখিনি ভাঙিছিল সেই দলটো যেতিয়া বলটো ধৰি দূৰলৈ দলিয়াই দিব বলটো দলিয়াই দিয়াৰো এটা নিয়ম আছিল বলটো আপুনি হাতেৰে মুঠি মাৰি ধৰিব নোৱাৰিব তলুৱাৰে মুঠি মাৰি ধৰিব নোৱাৰিব এটা নিয়ম আছিল কি আঙুলিকেইটাৰে আপুনি মুঠি মাৰিব লাগিব দুয়োখন হাতৰ আঙুলি মুঠি মাৰি সেই মুঠি দুয়োটাৰ মাজতহে বলটো নিপিনি দূৰলৈ দলিয়াই দিব লাগিব যদি আপুনি তলুৱাৰে হেঁচা মাৰি ধৰে হেঁচা মাৰি ধৰি যদি দূৰলৈ দলিয়াই দিয়ে তেতিয়া কি হ'ব আপুনি খেলৰপৰা বাহিৰ হ'ব আপুনি আৰু সেইখন খেল খেলিব নোৱাৰিব আপুনি আপুনি মই এনেদৰে দুজন তিনিজন যদি আঁতৰি গৈ থাকিব সেই দলটোত খেলুৱৈ সংখ্যা কমি কমি কৈ থাকিব আৰু ইটোৰ দলত ইটোৰ দলে জয়ী হ'ব তেনেকুৱা ধৰণৰ বহুত এটা বহুত মানে কি এই ৰোমাঞ্চক ভৰা খেল মানে বলটো যেতিয়া পিঠিত লাগিব ইমান দুখ লাগে সেই বলটো যেতিয়া গালৈ মাৰি দিব তেতিয়া বলটো নালাগিবলৈ মাটিত শুই দিওঁ একদম জঁপিয়াই শুই দিয়া হয় জঁপিওৱা হয় আৰু এইটো খেলটো খেলা হয় এই বিশেষকৈ বালি বালিত নৈ পাৰৰ বালিত যাতে বালিত যেতিয়া পৰি দিয়া হয় ঢাপকৈ বলটো যেতিয়া গাতে গালৈ দলি মাৰি দিয়া হয় দলিয়াওঁতে কি হয় যেতিয়া দুখ পাম ন সেই দুখ পোৱাৰ ভয়তে কি হয় বালিত জঁপিয়াই দিয়া হয় জঁপিয়াই একদম পেট পেলাই পৰি দিওঁ পেট পেলাই পৰি দিওঁ মানে সেই পৰি দিওঁতে কি হয় যাতে সেই পৰি দিলে যাতে গাত দুখ নাপাওঁ সেইকাৰণে সেই কোমল মাটিত খেলা হয় বিশেষকৈ এই খেলটো আৰু বহুত দুখ লাগে মানে কি বহুত দুখ পাওঁ কাৰণ কেইলৈ যেতিয়া বলটোৰ ভিতৰতো এটা প্ৰায় টান বস্তু এটা মানে শিলগুটি হওক কিবাকিবি এনেকুৱা টান ধৰণৰ বস্তু কাঠৰ টুকুৰা এটা হ'লেও ভিতৰত ভৰাই থোৱা হয় যেতিয়া লাগিলে যেতিয়া দুখ পায় খেলোঁ কেতিয়াবা দুই এচাট লাগেও সাৰো জিকোঁ আৰু ঘৰলৈ আহি ঘৰলৈ আহি যেতিয়া মানে কি ঘৰত মাক কওঁ অঁ মা এডোখৰ দুখ পালোঁ চোৱা না বুলি যেতিয়া কওঁ আৰু ৰঙা পাৰি উখহি থাকে বহুত ভাল লাগে এই খেলটো বহুত ভাল লাগে মানে বহুত ভাল লাগে মই অকলে মই নহয় নহয় বাকীসকলেও সিমানেই দিওঁ মই যিমান দেখোঁ বাকীসকলেও সিমানেই দুখ পায় সেইকাৰণে ভাল লাগে